হেল্ল' অঁ কওক কোনে কৈছে বাৰু কোনে কৈছা অঁ প্ৰণীতা কোৱা কি খবৰ ভালনে দোকান মোটামুটি আৰু ইমাননো হেৰি নহয় আৰু এতিয়া বস্তুটো তেনেকৈ ভৰা ভৰাম আৰু লাহেকৈ এতিয়া এই যিখিনি আছে সেইখিনিয়ে বিক্ৰী কৰি আছোঁ আৰু এতিয়া হেৰি মানে কি এতিয়া বতৰটোও এনেকুৱা হৈ আছে গ্ৰাহকো কমিছে এইকেইদিন বিহুৰ ওচৰত কাষ্টমাৰ আহিব লাগে আকৌ বিহু সন্মিলনবোৰো পাতিলে মানেও কাষ্টমাৰ আহে আকৌ এতিয়াহ'লে ভাবিছিলোঁ দেই মই তোমাক হেৰি কণ্টেক্ট কৰিম বুলি ভালেই হ'ল পাই ফোনটো কৰিলা তোমাৰ হেৰি তুমিও দোকান দিয়া নহয় ঐ এইবাৰ মানে হেৰি অঁ যাব লাগিব বস্তু আনিবলৈ এই

আৰু যে অঁ কি কি ভৰালা

ঐ শুনা আকৌ এই যে হেৰিয়াৰ এই তিনিচুকীয়া ওচৰত পায় ডিগবৈ নে কি বুলি কৈছে মইনাকাই দোকান বুলি এখন আছে হেনো তাত বোলে পঞ্চাছ টকাত এই মেখেলা আকৌ এশ বিছ টকাত যোৰ কাপোৰ একদম ঢেৰ দি আছে বোলে ওলাাবচোন তাৰপৰা আনিলে আমাৰ লাভ হ'ব যেন লাগিছে শুনিছোঁ পাই একদম বোলে আৰু কাপোৰ কাপোৰখিনি বাৰু সেইটো হ'ব বাৰু আৰু এটা কথা ভাবিছোঁ নহয় তুমিও দোকান দিয়া ময়ো দোকান দিওঁ এই আমাৰ মোৰ দোকানখন য'ত আছে নহয় তাতে মানে ফিল্ড এখন আছে সেই ফিল্ডখনত মানে বিহু এই মেলা পাতিব মানে বিহু সন্মিলন পাতিব সেই তাত যদি তুমি মানে ধৰা মোৰ লগত আহি পিনে দুয়োজনীয়ে মিলি কেনে আমি দোকানখন অলপ বহাই মানে ধৰা ঘৰুৱা এনেকুৱা গাঁৱলীয়া বস্তুবোৰ যদি পিঠা পনা যোগাৰ কৰিব পাৰোঁ এনেকুৱাবোৰ যদি বিকি

অঁ তেতিয়াহ'লে

অঁ সেইটোৱেই এতিয়া এই সান্দহবোৰ যদি আমি চুজি লাড়ু নিচিনাকৈ বনাওঁ সান্দহৰ লাড়ু তাৰপিছত নাৰিকলৰ লাডু তিলৰ লাড়ু গোটেইখিনি হেৰি সুতুলি পিঠা এইখিনি যদি আমি দুয়োজনীয়ে লগলাগি বনাই মেলি যদি এই ফাংচনত আমি বিহু বিহুমেলাত যদি আমি বিক্ৰী কৰিব পাৰোঁ নহয় আমাৰ কাপোৰখিনিতিটো লাভ হ'ব হ'বয়েই তাৰ লগতে এই কাপোৰবোৰৰ লগত যদি সেই নাচনিবোৰে নচাব কাপোৰ মনি চনিও অলপ থৈ দিওঁ খোৱা বস্তুও যদি অলপ থওঁ অকলে মই চম্ভালিবলৈ দিগদাৰ হ'বতো তুমি লগত আহিলে মানে মই ভাল হ'ব যেন পাইছোঁ দেই আৰু লগতে যদি আমি সেই কোনোবা টোপনি ক্ষতি হয় ন সেই নচোৱাবলৈ আহে ল'ৰা ছোৱালী এই তেতিয়া আমি যদি সেই এনেকুৱা এই ভাপত দিয়া পিঠা গৰমে গৰমে লাল চাহৰ লগত একদম গৰমে গৰমে দিব পাওঁ ডেক্সি ঢাকনত যে বনায় সেইটো তুমি জানানে নেজানা বাৰু অঁ সেইটো পিঠা যদি আমি মানে এই তুমি একোৱেই আনিব নেলাগে মোৰ চব আছে গেছ চেছ তুমি মানুহজনী আহিল লাগি দিলেই হ'ল আৰু মোৰ লগত এই সেইবোৰ যদি আমি একদম গৰমে গৰমে বিক্ৰী কৰিব পাৰো নহয় চব মানুহে আজিকালি নহয় কিনা ময়দাৰ বস্তু পানীটেঙা আজিকালি মানুহে ময়দা বেকিং দিয়া বস্তু খাবলৈ এৰিছে তো আজিকালি মানুহৰ বেমাৰ আজাৰবোৰ বেছি হৈছে এই পিঠা পনাবোৰ মানুহে বেছি খায় সেইকাৰণে যে পিঠা পনাটো বেছি যাব চাহৰ লগত টোপনি খতি হ'লে মানুহে লাল চাল লগত যদি পিঠা এটা খায় সেনেকৈ লগত খাবও আৰু ভাল পায় কেনে পেকেট থাকিব আমাৰ পেকেটো কিনি লৈ গুচি যাব আমাৰ বহুত লাভ হ'ব জানিছা নাই সেইকাৰণে মই মানে তোমাক কৈছোঁ যে এই তুমি সেই বিহুমেলাকেইদিন যে তুমি মোৰ লগতে ইয়াত দোকান দিবাহি দেই মই কিন্তু একদম ধৰি লৈছোঁ তোমাক মাতিম বুলি আৰু দুয়োজনীয়ে একদম এসপ্তাহ মানৰ আগৰপৰা একদম পিঠা ভাগ ভাগকৈ পুৰি একদম পেকেট কৰি ল'ম আৰু এইটো বেয়া হ'ব নেকি এইটো গামোচা মই এতিয়ালৈকে অনা নাই মইতো বিহু বস্তু একোৱেই অনা নাই এতিয়ালৈকে হয় নেকি পকোৱা সূতাৰ অঁ

বাপৰে বাপ তেতিয়াহ'লে আমিতো তিনিশ টাকাত যদি বিক্ৰী কৰিব লাগিব আমি কেইটকাকৈ আনিব আনিব লাগিব তুমি কেইটকাকৈ আনিছা তেতিয়াহ'লে আমি বিক্ৰী কৰিব লাগিব কেইটকাত পাঁচশ টকাত চব মানুহে ল'ব নোৱাৰিব নহয় অঁ তেতিয়াহ'লে নহয় নহয় তাতকৈ কমত তাতকৈ কমত অলপ বিচাৰিব লাগিব চব মানুহে পাঁচশ টকা দি ল'ব নোৱাৰিব নহয় আকৌ কিছুমান মানুহে ধৰ

সেইখিনি বাৰু হ'ব বাৰু সেইটো বাৰু হ'ব বাৰু আৰু এই হেৰি এই সৰু সৰু অকমান অকমান ফুল থকাও অলপ কম দামী আনিব লাগিব কাৰণ অঁ কিছুমান মানুহে কিছুমান মানুহে

আৰু আৰু যে হেৰি নহয় এই হুঁচৰি মাৰিবলৈ ল'ৰাবোৰে টঙালি বিচাৰিছে পায়

অঁ তুমি মোক হেৰি কোনখন দোকানৰপৰা গামোচা আনা টঙালি আনা মোক ক'বাচোন মই নহ'লে এটা কাম কৰিবা নেকি তুমিও তুমি মোৰ লগত গৈ দিবা নেকি বাৰু মই যে দোকানখন চিনি নোপাওঁ কোনখন দোকানত এই হ'লচেলত এই গামোচা আৰু টঙালি দিয়ে অঁ ঠিক আছে ঠিক আছে যাম হেৰি তিনিচুকীয়ালৈ হেৰি ভাড়াটো কিমান লয় ন বাছত অঁ আৰু তেতিয়াহ'লে বজাৰত

অঁ তুমি সদায় সেই তাৰপৰাই আনা নেকি এই ইমান দিনে মোক কোৱা নাই কেলেই অঁ মই আকৌ নেজানো নহয় মই তেতিয়াহ'লে এই একদম মানে হেৰি দামতে আনি আছোঁ দেই মোক বেছি প্ৰফিট নহয় বিছ টকাত ত্ৰিছ টকা থাকে এটা এটা বস্তুত এতিয়া এইবাৰৰপৰা জানিলোঁ নহয় তুমি কোনখন দোকানৰপৰা আনা এইবাৰৰপৰা মই তোমাৰ তোমাৰ অনা ঠিক আছে এইবাৰৰপৰা মই তোমাৰ লগতে যাব লাগিব পাই মোৰ আৰু সেই সেইটো বাৰু হৈ যাব বাৰু কাপোৰটো ক'লোঁ এতিয়া আমি যে হেৰি পিঠা বনাবলৈ আমি বৰা চাউল বিচাৰিব লাগিব নহয় তোমালোকৰ গাঁৱতহেঁত বৰা চাউল কম দামত পাবা নাই পিছে তেতিয়াহ'লে ভালেই বৰা চাউল তাৰপিছত আকৌ সান্দহ খুন্দিবলৈ বৰা চাউল আৰু উখোৱা চাউল মিক্স কৰি পেলাই ভাজিব লাগিব ন

আৰু সেই ভাপৰ পিঠা বনাবলৈ এই ভাত খোৱা চাউলটো খুন্দাই লৈ পিনে নাৰিকল মিক্স কৰি ল'লে ভাল হ'ব ন অঁ অঁ এইটো কেটলি আছে মোৰ মোৰ ডাঙৰ এটা আছে পায়

হ'ব এইবোৰ টেনচন নালাগে ঠিক আছে আৰু তেতিয়াহ'লে হেৰি কৰিবা এইখিনি আমি তেতিয়া লগ লাগি কৰিম আৰু দেই